মই এনেই খেল চেল খেলোঁ আৰু খেল চেল চাইছিলো চাওঁ এতিয়াও চাওঁ ভাল লাগে মোৰ এই যেনে ক্ৰিকেট ক্ৰিকেট খেলাই মোৰ ভাল লাগে বাৰু ক্ৰিকেটতে মই বহুত সোমাই যাওঁ সৰু থাকোঁতে ক্ৰিকেট খেলিছিলোঁ আমি আমি লগৰবোৰে একেলগে মিলি জুলি ক্ৰিকেট খেলিছিলোঁ খেলি বহুত ভাল লাগিছিল সেইকাৰণে তাৰপিছত যেতিয়া আৰু খেলা চেলা চলি থাকে ক্ৰিকেট চিকেট সেইবোৰ চাওঁ আমি এতিয়া যেনেকৈ আই পি এল চলি আছে আই পি এল চাওঁ আমি আৰু ভাল লাগে আই পি এল চাই আই পি এল চালে চাইয়ে থাকোঁ এখন খেলা শেষ হ'লে এখন চাওঁ এনেকৈ সদায় চাইয়ে থাকোঁ ডেইলি খেলা চাওঁ কিন্তু এনে এটা বেলেগ টীম এটা আছে যেনে আৰ চি বি মোৰ ভাল লাগে মই সিহঁতক ছাপৰ্ট কৰোঁ বাকী টীমবোৰক এনে চাওঁ তেনেকৈ আৰু এনে ওৱৰ্ল্ড কাপ হ'লে চাওঁ ওৱৰ্ল্ড কাপতটো ইণ্ডিয়া টীমক ছাপৰ্ট কৰিম ইণ্ডিয়াৰ গোটেইখিনি আছে সেইকাৰণে চলি থাকোঁ এনেকৈ খেলা চেলা চাই থাকোঁ আই পি এলে হওক ওৱৰ্ল্ডকাপেই হওক ক্ৰিকেট খেলা একদম পাগল মই ক্ৰিকেট খেলা চাই চাই শেষ নোহোৱালৈকে ভাতে নাখাওঁ যদি ৰাতি খেলা চলি থাকে ক্ৰিকেটখন শেষ চেখ কৰিহে খেলাখন শেষ হোৱাৰ পিছতহে ভাত চাত খাই শুওঁ নহ'লে খেলাই চাই থাকোঁ খেলাখন ভালেই লাগে চাই খেলা ক্ৰিকেটে ক্ৰিকেটতে ভাল লাগে ক্ৰিকেটখন সৰুতে খেলিছিলোঁ মই সেইকাৰণে এইখন খেল মোৰ ভাল লাগে ক্ৰিকেট খেলা সৰুৰ পৰা খেলি আহিছোঁ দেখি আহিছোঁ যোনখন খেলা খেলিছোঁ খালী সেইকাৰণে সেইখন খেলাই মোৰ ভাল লাগে সেইখনে খেলোঁ আমি আৰু এনেকৈ ক্ৰিকেটে চাওঁ আমি লগৰবোৰে মিলি জুলি সকলোৱে চাওঁ